হেল্ল' অঁ নাথ দা হয়নে অঁ মই আপোনাক সেইদিনাখন কেইটামান দৰৱৰ অৰ্ডাৰ দিছিলোঁ অঁ এই যেনে আপোনাক প্ৰেচাৰৰ পিল তাৰপা কি কয় কেলচিয়াম গেছৰ কেইটামান আৰু বিষৰ সেইকেইটা দিছিলোঁ সেইকেইটা পালোঁ তাৰ উপৰি আৰু কেইটামান দিছিলোঁ আপুনি সেইকেইটা যে নপঠিয়ালে অঁ অঁ কিহৰ কাৰণে নপঠিয়ালে বাৰু অঁ এই এই কোন দিনাখন দিব পাৰিব বাৰু যদি সোনকালে দিব নোৱাৰে কেইদিনমানৰ পিছত দিলেও হ'ব বাৰু অঁ আপুনি সেই এই কি কয় লগতে আৰু কেইটামান দিবচোন আপুনি অৰ্ডাৰটো লৈ লওক আমাৰ এই ল'ৰাটো কাঁহৰ দৰৱ তাৰপা এই কি কয় পেলু দৰৱ এনেকৈ কেইটামান আপুনি অৰ্ডাৰ আপোনাক দিলোঁ আপুনি যেতিয়াই আহে তেতিয়াই মোলৈ পঠাই দিব অঁ অঁ অঁ কাৰণ সেই এইকেইদিন মোৰ যাবলৈ সময় নাই আৰু সেই আপোনাক অৰ্ডাৰটো দি দিছোঁ অনলাইনত আনিবৰ কাৰণে অঁ অ' কাৰণ এই একেইদিন অকণমান অসুবিধাও হৈ আছে আপুনি পাৰিলে সোনকালে সেই বস্তুকেইটা দি পঠাব বিষৰ দৰৱ কাঁহৰ গেছৰ অঁ আৰু সেই আমাৰ মা কাৰণে প্ৰেছাৰৰ দৰৱটো দিব লগতে পায়খানা টান হোৱা দৰৱ পায়খানা কোমল হোৱা দৰৱো দি পঠাব বুলি ভাবিলোঁ অঁ সোনকালে পঠাব কাৰণ গোলাঘাটৰ পৰা আনিবলৈ মোৰ অলপমান অসুবিধা আপোনাৰ ইয়াতে অনলাইন কৰি দিলে সোনকালে বস্তুটো পাম বুলি ভাবিছোঁ

আৰু বিষৰ কিবা মলম পায় যদি আপুনি দি পঠাবচোন আটাইকেইটা সোনকালে দিব কাৰণ অৰ্ডাৰটো মই আপোনাক দিলোঁ আগৰ কেইটা বা অৰ্ডাৰমতে পালোঁ কিন্তু এইকেইটা আকৌ মই আপোনালৈ নতুনকৈ অৰ্ডাৰ দিছোঁ অঁ কিমান দিনৰ ভিতৰত পোৱা হ'ব বাৰু অঁ হয় নেকি অঁ ঠিক আছে বাৰু আপুনি খালি আটাইকেইটা বস্তু মোক সোনকালে দিব বুলি মই আশা ৰাখিলোঁ ঠিক আছে